মই বিভিন্ন ধৰণৰ ব্য়ঞ্জন বনাই ভাল পাওঁ আৰু মোৰ ঘৰৰ মানুহেও ব্যঞ্জনখিনি খাই ভাল পায় আৰু আলহী অতিথি আহিলেও ব্যঞ্জনবিলাক মই বনোৱা ব্যঞ্জন খাই ভাল পায় আৰু সেয়ে মই ভাবিছোঁ কি মই যিহেতু এগৰাকী শিক্ষিত মহিলা মই এনেকৈ এখন ভাল ৰেষ্টুৰেন্ট বনাই নিজকে আত্মনিৰ্ভৰশীল কৰিম আৰু এই ক্ষেত্ৰত মোক ঘৰৰ মানুহেও মানে চাপোৰ্ট দিছে গতিকে মই ভাবিছোঁ এনেকৈ এখন ৰেষ্টুৰেণ্ট খুলিম মানে অসমীয়া খাদ্য বনাম তাত ঠিক মানে টেঙা খাৰ ছাটনি এনেকুৱা যিহেতু আমাৰ বিভিন্ন ঠাইৰপৰা আহি আমাৰ আমাৰ ওচৰৰ মংগলদৈ বা ডুমুনীচকী চাৰিআলি বাইহাটা চাৰিআলি এনেকুৱা ঠাইত যদি ৰেষ্টুৰেণ্ট এখন দিয়া যায় তেতিয়া হ'লে বিভিন্ন ঠাইৰ মানুহে আহি খাব পাৰিব তাত তাত মানে অসমীয়া খাদ্যই থাকিব এনেকুৱা আৰু বিভিন্ন খাদ্য বা গাঁৱলীয়া খাদ্যবিলাক থাকিব এনেকৈ ভাবিছোঁ আৰু ঘৰৰ মানুহেও যিহেতু মোক চাপোৰ্ট কৰিছে ভাবিছোঁ এনেকৈ ৰেষ্টুৰেণ্ট এখন দিলে ভাল হ'ব আৰু আলহীবিলাক আহিলেও মানে মই বনোৱা ঠিক মানে অসমীয়া খাদ্য খাই ভাল পায় আৰু সকলোৱে কয় যে এনেকে অসমীয়া খাদ্য বনাবি অসমীয়া খাদ্য খাম তোৰ হাতৰ খাম এনেকৈ মানে সকলোখিনিয়ে মানে ভাল পায় আৰু গাঁৱলীয়া খাদ্য খাব বিচাৰে অমিতা খাৰ বা কলডিল এনেকৈ খাই ভাল পায় আৰু কলডিলৰ আচাৰ এনেকৈ বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰি ভাবিছোঁ কি এনেকৈ এখন ৰেষ্টুৰেণ্ট দিম আৰু ঘৰৰ মানুহবিলাকেও কৈছে কি ভালে হ'ব মই আলহী অতিথিখিনিয়েও সেনেকৈ কৈছে ভাবিছোঁ ঠিক পূজাৰ সময়তে ভাল হ'ব এনেকৈ ভাবি মনটো ঠিৰ কৰি লৈছোঁ পইচা পাই ঠিক হ'লে আৰু আগবাঢ়িম বুলি মনতে এটা আশা পুহি ৰাখিছোঁ